শস্যৰ উৎপাদানৰ ক্ষেত্ৰত বিশেষকৈ মই জৈৱিক সাৰেই ব্যৱহাৰ কৰোঁ বিশেষকৈ আমাৰ গাঁৱৰ পৰিৱেশ হয় সেই কাৰণে আমাৰ গৰু আছে ছাগলী আছে সেইটো কাৰণে আমি ভালকৈ মানে ছাগলীবোৰ য'ত বান্ধো গঁৰালত গোহালিত গৰুবোৰ বান্ধো তাৰ পৰা আমি কিছুমান সিহঁতৰ মলবোৰ বিষ্ঠাবোৰ আমি সংগ্ৰহ কৰি থওঁ গোবৰ ছাগলীৰ বিষ্ঠা সেইবোৰ আমি ধুনীয়াকৈ সংগ্ৰহ কৰি থওঁ তাৰ পিছত গৰুটোৰ কাৰণে আমি এই গোহালিৰ ওচৰতে এটা সৰুকৈ খাল খান্দি থয় তাত আমি প্ৰত্যেকটো ৰাতিপুৱাই আমি মানে গৰু গোবৰবোৰ আমি পেলাই থৈ দিওঁ পেলাই থৈ যেতিয়া তাত দ'ম বান্ধে তাৰ পাছত যেতিয়া আমি বিশেষকৈ জহকালি হোৱাৰ খেতিৰ অলপ কমেই কৰোঁ জাৰকালিটো বেছি কৰোঁ ঠাণ্ডা দিনত আমি যিবোৰ লাই শাক লফা সেই খেতিবোৰ কৰোঁ তেতিয়া আমি কি তাৰ পৰা আমি গোবৰবোৰ আকৌ খান্দি উলিয়াও ওলাই পেলাই তাৰ আমি শস্য কৰিবৰ কাৰণে তাত গোটেই মাটিখিনি প্ৰথমে আমি হাল বাই গৰুৰ পৰা হাল বাই পেলাই আমি চহাই লওঁ চহোৱাৰ পিছত তাত গোবৰবোৰ আমি নিৰ্দিষ্ট স্থানত আমি ধুনীয়াকৈ গোবৰবোৰ পেলাই দিওঁ গোবৰবোৰ পেলাই দি পেলাই আমি ধুনীয়াকে তাৰ পিছত মৈ মাৰি মিক্সাৰ কৰি দিওঁ কোৰ মাৰি মৈ মাৰি মিক্সাৰ কৰি দিওঁ তাৰ পিছত তাত আমি ওপৰত বীজবোৰ সিঁচি দি পেলাই ধুনীয়াকৈ খেতি কৰোঁ তেতিয়া এই জৈৱিক সাৰৰ দ্বাৰা লাই শাকবোৰ বহুত ধুনীয়াকৈ লহপহকৈ বাঢ়ে আৰু ধুনীয়া হয় তাৰ পিছত কেতিয়াবা এনেকুৱা হয় বহুত দিন ৰ'দ পৰি থাকে যেতিয়া বতৰটো বেছি ভাল ৰ'দ ৰ'দ দি থাকে তেতিয়া আমি লাই শাকত পানীৰ ব্যৱস্থা কৰোঁ পানীৰ ব্যৱস্থাৰ কাৰণে আমাৰ বিশেষকৈ মেচিনৰ ব্যৱস্থা নাই ওচৰতে পুখুৰী আছে তেতিয়া আমি মই আৰু ঘৰৰ মানুহ মোৰ ল'ৰা ছোৱালী একেলগে আমি সন্ধিয়া কিছুমান শাৰীৰিক পৰিশ্ৰমো হয় আমি বালটিঙবোৰ আনি পেলাই তাৰ পৰা আমি পুখুৰীৰ পৰা পানী আনি পেলাই সন্ধিয়া সময়ত গছৰ গুৰিত শাকৰ শাকৰ গুৰিবিলাকত অলপ অলপ কৈ পানী যেনেকৈ টু ফৰ্টি এম এল সিমান ধৰণৰ পানী আমি গুৰিবিলাকত দিওঁ কেতিয়াবা বেছি এদিনৰ মূৰে মূৰে দিওঁ তিনদিনৰ দুদিনৰ মূৰে মূৰে দিওঁ তেতিয়া এই লাই শাকৰ গুৰিত দিলে লাই শাকটো ভাল হয় লহপহকৈ বাঢ়ে আৰু যিহেতু জৈৱিক সাৰ প্ৰক্ৰিয়াৰ হয় সেইকাৰণে খাবলৈ বহুত সোৱাদ হয় তাৰপিছত লফা শাকৰো তেনেকৈ তাৰ পিছত আলু খেতিৰ সময়টো আমি আলুবোৰ ধুনীয়াকে দিওঁ আ আলুবোৰ যেতিয়া আমি ডাঙৰ হয় তেতিয়া মাটিবোৰ উঠাই দিওঁ আৰু মাটিবোৰ উঠোৱাৰ আগতে আমি কিছুমান সৰিয়হ সৰিয়হ খাওঁ যিহেতু আমি আলুবোৰ যেতিয়া আমি চহাই পেলাই ৰুই দিয়া হয় শাৰীয়ে শাৰীয়ে তাৰ ওপৰত আমি সৰিয়হ সৰিয়হ বীজ সিঁচি দিয়া হয় তেতিয়া সৰিয়হবোৰ গজি উঠে সৰিয়হবোৰ আমি বুটলি আনি পেলাই সিজাই খাওঁ আৰু কেতিয়াবা মানুহ কিনি পেলাই আনি বিক্ৰী কৰে সেইকাৰণে আমি সিহঁতক সেইবোৰ দি দিওঁ তাৰপাছত যেতিয়া সৰিয়হবোৰ আমি বুট উভালি উভালি শেষ কৰি হোৱা হোৱাৰ পিছত আমি মাটিবোৰ উঠাবলৈ আৰম্ভ কৰোঁ যিহেতু তেতিয়া আলু গছবোৰ অকণমান ওখ ওখ হ'বলৈ হয় তেতিয়া আমি আলু আলুত আলুত মানে পাতিবোৰ তুলি দিয়া হয় তেনেকেৈ কৰোঁ তাৰ পিছত গুণগত মান উন্নত বুলি ক'লে সেইটোৱে হয় আমি জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ তাৰ পিছত বতৰৰ বতৰ চাওঁ কেতিয়াবা এনেকুৱা কৰোঁ যেন যেতিয়া সৰু লাই শাকবোৰ যেতিয়া সৰু সৰু হৈ থাকে যেতিয়া আমি প্ৰথমতে ৰুওঁ তেতিয়া যাওঁতে সি প্ৰথমতে প্ৰথমে ৰোৱা আমি মানে সময়ত বীজটো এটা জেগাত সিচি লওঁ তাৰ পিছত পুলিবোৰ উভালি আনি পেলাই বেলেগ এটা জেগাত আমি পাতল পাতলকে ৰুবলৈ চাওঁ ৰুওঁতে সৰু সৰু সৰু পুলিবোৰ যেতিয়া মানে প্ৰথম ৰোৱা এক দুই দিন সময়ত তাৰ মানে অৱস্থাটো অকণমান লেৰেলি যায় সেইকাৰণে কলৰ পৰা কল পটুৱা কাটি পেলায় সেইটো মানে যো যোনটো ফালৰ পৰা সূৰ্য্যটো বেছি যায় সেইফালৰ পৰা এচাৰি এডালত এই কলপটুৱা সোমাই দি পেলাই আমি লগাই দিয়া হয় যেতিয়া সূৰ্য্যৰ দুপৰীয়া প্ৰখৰ ৰ'দটো যাতে মানে এই সৰু পুলিটোৰ গাত নালাগে তেনেকৈ কৰা দুই তিনিদিন বা এসপ্তাহ উকলি যোৱাৰ পিছত পুলিটো ষ্ট্ৰং হৈ যায় আৰু নিজে নিজে সুন্দৰ হৈ পৰে তাৰ পিছত এই তাৰ পিছতে ছাগলীৰ যিটো বিষ্ঠাৰ ব্যৱহাৰ কৰোঁ ছাগলীৰ মলখিনি আমি বিশেষকৈ বাৰান্দাৰ কাষত কিছুমান জলকীয়া আৰু বিশেষকৈ আমাৰ বাৰান্দাৰ চাংঘৰ চাংঘৰ থকাৰ পিছতো আকৌ মাটি ঘৰো থাকে যিহেতু মাটি ঘৰৰ ওচৰত আমি সেই ভোট জলকীয়া চেপেটি জলকীয়া কিছুমান তুলসী জলকীয়া বা কৃষ্ণ জলকীয়া সেইবোৰ ৰুওঁ তেতিয়া সেই ছাগলীৰ গুবোৰ বিষ্ঠাবোৰ আমি এই জলকীয়া গছৰ গুৰিত লগাই দিয়া হয় আৰু এটা কথা ভাল যে যেতিয়া ছাগলীটো বহুত পাত খাই যে ছাগলী যেতিয়া সেই জলকীয়াৰ পাত খাবলৈ আহে যেতিয়া ছাগলীৰ মলটো যদি জলকীয়া গুৰিত লগাই দিয়া হয় তেতিয়া ছাগলীয়ে সেই জলকীয়াৰ পাত কেতিয়াও নাখায় সেইকাৰণে তাত এটা উপকাৰ আছে তাৰ পিছত অকল জ জলকীয়া গছবোৰ তাতে নহয় আমি কিছুমান বাৰান্দা বুলিয়েই নহয় আমি পথাৰৰ মাজটো ৰুওঁ কিন্তু জলকীয়া গছটো বেছিকৈ সাৱধান আমি সাৱধান সাৱধান কৰিব লগা হয় পোক চোক আহে সেইটো কাৰণে তাত জ জলকীয়া জলকীয়া নহয় মানে তাত সেই ছাগলীৰ বিষ্ঠাটো সাৰৰ কাৰণে দি কিন্তু পোক পৰুৱাৰ পৰা আঁতৰাবৰ কাৰণে আমি কিবা দিওঁ সেই চৌকাৰ পৰা আমি এই যেতিয়া এ এঙাৰৰ সৰু সৰু বগা বগা গুৰিবোৰ তেতিয়া তাৰ তলত লগাই দিয়া হয় যেতিয়া বেঙেনা গছৰ তলটো আমি তেনেকৈ সেই এঙাৰৰ সৰু সৰু বগা বগা গুৰিবোৰ আমি লগাই দিয়া হয় তেতিয়াৰ পৰাই তাৰ পৰা পোকৰ পৰা পৰিত্ৰাণ পায় ঠিক তেনেকৈ এতিয়া কিছুমান জৈৱিক পদ্ধতিত আমি খেতি কৰোঁ আৰু সেইবোৰ পোক পতংগৰ পৰা বাচিবৰ কাৰণে আমি তেনেকৈ সেই কিছুমান নিজৰ বস্তুও দিওঁ আৰু যেনেকৈ সেইটো মই ক'লোৱেই এঙাৰৰ যিটো গুৰি সেইটো প্ৰধান উপায় হয় সেইটো দিওঁ তাৰ পিছত আলু খেতিৰ কাৰণে বাৰু কিছুমান কালা পৰি যায় যেতিয়া ঠাণ্ডা দিনত বেছিকৈ নিয়ৰ পৰে তেতিয়া আলুৰ আলুৰ পাতবোৰ অকণমান বেয়া হব'লে ধৰে তেতিয়া আমি তেতিয়া উপায় নথকা হ'লেহে কিছুমান ৰাসায়নিক সাৰ অকণমান প্ৰয়োগ কৰা হয় যাতে এই ইমানখিনি কষ্ট যাতে মানে পানী হৈ নাযায় সেইটো কাৰণে ব্যৱহাৰ কৰোঁ